অ' হেল্ল' দাদা আপোনাৰ হাউলিত ঘৰ নেকি দাদা মই এইবাৰ গুৱাহাটীৰ পৰা আহিছিলোঁ আপোনালোকৰ হাউলিৰ ৰাস মহোৎসৱ চাবলৈ ত' ইয়াতেতো মানে পাৰ্কিঙৰ বহুত প্ৰব্লেম পাইছোঁ বা আপোনা আপোনাৰ ইয়াতে ঘূৰিব অলপ প্ৰব্লেম পাইছোঁ ছ' মানুহখিনি মানে বুজি ত' পাইছেই আনকমফৰ্টেবুল ফিল কৰিছে ইয়াতে ছ' ইফ ইউ ডণ্ট মাইণ্ড হা ত' ইফ ইউ ডণ্ট মাইণ্ড ত' আপুনি অলপমান হেল্প কৰি দিব নেকি মোক মানে এডজাষ্ট হ'ব পৰা নাই জেগাখিনিৰ লগত আপোনাৰ ক'ত ঘৰ আছিলনো অ' হয় মই আপোনাৰ হাউলিৰ ৰাস মহোৎসৱৰ মন্দিৰৰ পাছেদিহে আছোঁ মানে পিছপিনে দি যিটো মানে দক্ষিণ আচ্ছা আচ্ছা তাতেই ঘৰ নেকি আপোনাৰ ছ' আপোনাক কেতি কেত আপোনাক কেতিয়ালৈ মই লগ পাম বাৰু আচ্ছা আপোনাৰ মানে চাৰিচকীয়া বাহন থ'লেতো কোনো প্ৰব্লেম নহয় ন পাৰ্কিঙৰ কিবা মানে ফিজ দিব লাগিব নেকি মানে বহুতত মানে আপোনাৰ দুৰ্গা পূজা হওক বা যিকোনো ঠাইত মানে গুৱাহাটী ছুৱাহাটী দিব লাগে নেকি এই এইটো আপোনাৰ কেনেধৰণৰ মানে নিয়মটো কৰা হয় বা এই যে পাৰ্কিঙৰ মই বহুত বস্তুখিনি দেখিছোঁ যে লটাৰী চিষ্টেম কৰা হৈছে

লটাৰী লটাৰী এটা লটাৰীৰ দাম কিমান হয় আচ্ছা পঞ্চাছ টকাটো ডিফাৰেঞ্চ কি আৰু এশ টকাটোৰ মাজত ডিফাৰেঞ্চ কি আছে অ'

আচ্ছা আচ্ছা ত' ঠিক আছে মই আপোনাক আপোনাৰ ঘৰৰ মানে ওচৰলৈ যাই মই কল কৰি আছোঁ যদি মোৰ কিবা অসুবিধা হয় মই আপোনাক নেক্সট টাইম আৰু ফোন কৰি ল'ম ত' প্লিজ বেয়া নাপাব ঠিক আছে দিয়ক